হয় নমস্কাৰ মই ৰাহুল দেৱনাথে কৈছিলোঁ

ঠিকে আছে আমি এনেকৈ কৰোঁ জুলাই মাহত যিহেতু এক তাৰিখৰপৰা গৰমৰ বন্ধ পৰিব এই জুলাই মাহতে প্লেনিংটো কৰোঁ আৰু আমাৰ গোটেই জাৰ্ণিটোত গোটেই ছয় সাতদিনমানৰ আমাৰ তাত প্লেন কৰি লওঁ আমি প্ৰতিদিনত এই ডেৰশ কিলোমিটাৰমান এশ ডেৰশ কিলোমিটাৰমান আমি চাইকেল চলাম মই মোৰ মোৰ লগত এতিয়া সদ্যহতে তিনিজন আছে তেওঁলোকে ৰেডিয়ে আছে আমি মাজে মাজে চাইকেল চলাওঁৱেই আৰু যদি তোৰ অঁ তাকেই মই মই মানে এতিয়া নগাঁও এটা নাট্য চেণ্টাৰ আছে তাত মই মাজে মাজে গৈ থাকোঁ তাত থাকিব পাৰি পাঁচ ছজনলৈ থাকিব পাৰি তেওঁলোকৰ হোষ্টেল আছে তাত থকা আৰু খোৱাটো তেওঁলোকে হেৰি কৰি দিয়ে বাৰু বাকী আমাৰ ৰাস্তাত আহোঁতে যাওঁতে য'ত চাহ পানী চলে সেইখিনি আমাৰ নিজা খৰচ হ'ব ঠিক তেনেদৰে এই যোৰহাটতো আছে শিল্পিকা বৰদলৈ বুলি তেওঁৰ এটা নাট্যশ্ৰম আছে মই তাতো থাকিব পাৰোঁ তাত ঠিক তেনেদৰে আমি মাৰ্ঘেৰিটাত থাকিব পাৰিব শিখা বৰুৱা বুলি মোৰ এজনী চিনাকি বান্ধৱী আছে তাইৰ তাতো থাকিব পাৰোঁ তেনেকৈ আহি আমি যুদি ধৰ সেনেকৈ সেইফালে ঘূৰি পেলাই বগীবিল হৈ পেলাই আমি ধেমাজিত থাকিব পাৰোঁ আহি পেলাই আমি ইফালে জামুগুৰিত নীলোৎপল বৰুৱা বুলি মোৰ এজন বন্ধু আছে তাতো থাকিব পাৰোঁ গুৱাহাটীটো আমি থাকিব পাৰোঁ মানে সেনেকৈ কিলোমিটাৰটো মিলাই পেলাই আমি কোনদিনাখন আমি কিমান কিলোমিটাৰ চলাম হেৰি কিন্তু আমি বেছি মানুহ যাব নালাগিব চাৰি পাঁচজনমান হ'লে বেষ্ট হয় কাৰণ তাত থকাৰ হয় যদি যাব বিচাৰে কোনোবা অঁ মহিলা তাত থাকিব পাৰিব তেওঁলোকৰ এই হোষ্টেল আছে তেওঁলোকৰ লগত তেনেকৈ থাকিব পাৰিব তাকেই এই এই এতিয়া যদি ধৰক কোনোবা আগতে দীঘলীয়া চাইকেলিং নকৰা মানুহ যায় তেওঁলোকৰ কাৰণে এখন ছাপৰ্টিং কাৰ লোৱাটো ভাল মানে উঠাত ক'ৰবাত কাৰোবাৰ গা বেয়া হ'ল বা এই চাইকেল বেয়া হ'ল তেনেকৈ ছাপৰ্টিং কাৰত উঠাই লৈ পেলাই মিনিমাম আমি ফাৰ্ষ্টএইডখিনি এই ছাপৰ্টিং কাৰত থকা ভাল বা কিবা পানী দুনি কিন্তু সাধাৰণতে আমি মোৰ লগত গ'লে আমি ইমান এই ছাপৰ্টিং কাৰ আমাৰ আমাৰ দীঘলীয়া চাইকেলিং যাত্ৰত এটা হেৰি আছেতো গতিকে আমি ইমান হেৰিটো নাভাবোঁ যে ডেৰশ দুইশ কিলোমিটাৰৰ কাৰণে আমাৰ ছাপৰ্টিং কাৰৰ প্ৰয়োজন বুলি নাভাবোঁ কিন্তু যিহেতু দুই এজন নতুন যাব তেওঁলোকৰ কাৰণে এখন আমি ছাপৰ্টিং কাৰ লোৱাটো ভাল হ'ব অঁ তাকেই এই বৰষুণ দিলেও আমি চাইকেল চলাব পাৰোঁ যিহেতু আমাৰ ইমান এটা অসুবিধা নাই ইমান ডাঙৰ বৰষুণ হ'লে আমি ৰখি দিব লাগিব কিন্তু যদি ধৰক পাতলীয়া ধৰণৰ বৰষুণ হয় তেতিয়াহ'লে আমি ৰখি দিব লাগিব আৰু গৰমৰ তাকে আমি কিন্তু পানীটো আমি যথেষ্ট পৰিমাণে খাব লাগিব আৰু আমি চাইকেল চলোৱা সময়ত আমি ধৰ এই হেভি খানাটো খাব নালাগিব পাতল আহাৰ বা ফল ফল মূল পানী আৰু পাৰিলে ইলেক্ট্ৰেলটো লৈ যোৱাটো ভাল পানীৰ লগত মিহলাই খালে আমাৰ মানে বডীৰ হেৰিটো পোৱা যায় এনাৰ্জিটো সেই আৰু বাকী এই এই সিমান হেৰিটো নাই মানে বহুত ড্ৰেছ ল'ব নালাগে আমি চাইকেল চলাটোতো এই অঁ কম কম বস্তু লৈ গ'লে ভাল হয় অঁ বেগটোৰ ওজন কম হয় অঁ আৰু আমি চাইকেল চলাওঁতে সেই আৰু হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি লোৱাটোৱেই বেষ্ট অঁ ৰৈ যাম সেইয়া নিশ্চ নিশ্চয় নিশ্চয় অঁ মোৰ লগত মোৰ লগত দুজন আছে আমি তিনিজন হ'লোঁ তুমি আৰু চাৰিজন আৰু তোমাৰ লগত এজন ল'ব পাৰা পাঁচজন হ'লে মানে টিমটোও ভাল হয় আৰু তাতকৈ বেছি হ'লে অলপ মানে সেই থকা মেলা বেলেগ একো নাই থকা মেলাত অসুবিধা হ'ব পাৰে এতিয়া আমি পাঁচজনে বেষ্ট হ'ব বা তাত এই যদি কোনোবা লেডিজ এজন দুজন যাব বিচাৰে অসুবিধা নহয় তাত থকাৰ কাৰণে অসুবিধা নহয় আৰু জানকৈ যোৱাৰ আগতে কিন্তু চাইকেলবিলাক এবাৰ এই চাৰ্ভিচিং কৰি লোৱাটো ভাল কাৰবাৰ যদি ধৰ কিবা টিউব চিউব বেয়া হৈ আছে চাইকেলৰ চেইন টেইন মামৰ চামৰ সেইয়া হেৰিখিনি কৰা ভাল আৰু লগত কিন্তু আমি সেই যে টিউব পামচাৰ হ'লে যে হেৰিটো লগোৱা সেইটো সেই কিটটো লোৱা ভাল আৰু সৰু এটা পাম্পাৰ লোৱাটো ভাল অঁ অঁ মই মিনিমামখিনি সেইখিনি লোৱা ভাল আৰু